হেল্ল' হয় হয় গায়ত্রী চালা কাপোৰৰ দোকান হয়নে হয় মই আপোনালোকৰ দোকানৰ পৰা এখন শাড়ী লৈছিলোঁ

কাপোৰখন মানে খুবেই ভাল হয় কাপোৰটো মানে সুতিৰ কাপোৰ আছিলে খুব ভাল মানে খুব ধুনীয়া ৰঙটো খুব ভাল আজি এক মাহমান ধৰি মই পিন্ধি আছোঁ কাপোৰখন তাৰপিছতহে মই আজি কৈ আছোঁ হয় কাপোৰৰ ৰঙখিনি খুবেই ভাল কাপোৰটো খুব মূলায়াম হয় হয় খুব ধুনীয়া কাপোৰ ইমান ধুনীয়া কাপোৰ আজিলৈকে মই পিন্ধি পোৱা নাই বহুত দোকানৰ কাপোৰ মই পিন্ধিছোঁ কিন্তু এনেকুৱা ধুনীয়া কাপোৰ মই আজিলৈকে পিন্ধি পোৱা নাই দেই বা সূতাবোৰ ইমান মিহি সূতাবোৰৰ কাম ইমান ধুনীয়া জৰীৰ কাম ইমান ধুনীয়া দেখিবলৈতো মানে কি ক'ম অপূৰ্ব হয় দেখিবলৈ আৰু পিন্ধিবলৈও মানে কোনোবাই দেখিলে নক'বই যে শাড়ীখন ইমান ধুনীয়া হ'ব পাৰে পিন্ধি পিন্ধাৰ পাছত একদম মানে হয় ইমান ধুনীয়া বহুত ধুনীয়া বহুত ভাল লাগিছে বহুত ভাল লাগিছে মইতো মোৰ সকলো বন্ধু বান্ধৱী পৰিয়ালৰ মানুহক চবকে কৈছোঁ আপোনালোকৰ দোকানৰ পৰা কাপোৰ কিনিব হয় হয় হয় হয় আপোনালোকৰ ৱেবছাইট আছে আচ্ছা তেন্তে মই শাড়ীখন পিন্ধি এটা কম হেৰি মোৰ ফিডবেক দিব পাৰোঁ ন হয় হয় দি দিম মই দেই দেই ধন্যবাদ হয় সকলোবোৰ বস্তু ভাল লাগিছে মোৰ খুব ধুনীয়া মানে ঠিক আছে মই আপোনালোকৰ ৱেবছাইটত মই শাড়ীখন পিন্ধি ধুনীয়াকৈ লিখি দিম কাপোৰৰ বিষয়ে কেনেকুৱা দেখিব ৰং চং সকলোবোৰৰ বিৱৰণ দি মই ধুনীয়াকৈ মোৰ মই মোৰ বক্তব্য ক'ম দি দিম যাতে সকলো মানুহে গম পায় আৰু আপোনালোকৰ দোকানৰ ভাল বস্তু কিনিব পাৰে দেই হয় ধন্যবাদ থৈছোঁ হয়